আমাৰ ইয়াতে এতিয়া কুকুৰে বা মেকুৰীয়ে কামুৰিলে অসমীয়া ঔষধ কৰে অসমীয়া ঔষধবিলাক ধৰি লওক হেৰিয়ে অস বেজৰ ঠাইৰপৰা ঔষধ আনোঁ আৰু নিমখ জাৰি দিয়ে কিছুমান বেজে সেই নিমখ জাৰি দিয়া খোৱাওঁ তাৰপাছতে আৰু এই কিবা জুলীয়া ঔষধ দিয়ে পুৰণা মিঠৈ পুৰণা মিঠৈ বিচাৰিব দিয়ে তাৰপাছত এতিয়া বেজে কি ঔষধ দিয়ে সেইটো নেজানোঁ পাছত আৰু চিভিলত নিয়ে বেজি ছেজি দিয়ে এনেকৈ কৰি চোৱা যায় আৰু সাপে কামুৰিলে সাপে খোৱা মানুহবিলাকক দেখিছোঁ আমাৰ ইয়াতে ধৰিলওঁক এনেকৈ কামোৰা জেগাখিনিত বান্ধ দিয়ে তেজটো উলিয়াই দিয়ে বা বিলেদে কাটি পেলাই তেজটো উলিয়াই দিয়ে জাৰে বেজ আনে বেজ আনি পেলাই কিবা কাঁহী চাহী লৈ জাৰে কিবাকিবি লৈ বান্ধ দি পেলাই কটাডোখৰত যিডোখৰত দংশন কৰিছে সেইডোখৰত বান্ধি লৈ পেলাই বিষটো উজাই নোযোৱাকৈ লৈ তেওঁলোকে জাৰে জাৰি লৈ পেলাই তেতিয়া ভাল নহ'লে তেতিয়া চিভিলত লৈ যায় চিভিলত নি পেলাই চিকিৎসা কৰে চিকিৎসা কৰিলে যদি ভাল নহয় মানুহজন যদি মৰি যায় বিষাক্ত মানুহজন মৰি যোৱা পাছত তেওঁ ভুঁৰ চুৰ কাটি ভুঁৰত থৈ দি আঠুৱা চাঠুৱা তৰি দি ধুনীয়াকৈ নদীত উটুৱাই দিয়ে যেনেকৈ বেউলাক ধৰি লওঁক সাপে খাইছিলে লক্ষীন্দৰক সাপে খাইছিলে বেউলা লগত গৈছিলে তেওঁক নদীত হেৰি কৰি দিলে উটুৱাই দিলে চাণ্ডো সদাগৰৰ চাণ্ডো সদাগৰৰ পুতেক আছিলে তেওঁ পদ্মাৱতীক ধৰি লওঁক চাণ্ডো সদাগৰৰ ভনীয়েক পদ্মাৱতী তেওঁ ককায়েক ভনীয়েক কিবা এটা বিবাদ লাগিলে বিবাদ লাগোঁতে তেতিয়া ইমানখিনি কথা নাজানোঁ আৰু এইখিনিয়ে জনাখিনিকে কৈছোঁ আৰু বিবাদ লাগোতে তেতিয়া এই তোমাৰ পুতেক সৰ্প দংশন কৰিব বুলি পেলায় কোৱাতে তেতিয়া সৰ্প পঠিয়াই পদ্মাৱতীয়ে সৰ্প পঠিয়াই স সদাগৰে আমি জানিব পৰাত চাণ্ডো সদাগৰে এটা পকাঘৰ বনাইছিল পকা ঘৰটো কোনোফালে বিভিন্ন একো ফুটা এটা নোহোৱাকৈ বনাইছিল যাতে একো বস্তু প্ৰৱেশ কৰিব নোৱাৰে ফুটাটো বনা ঘৰটো বনাইছিলে ফুটা এটা নোহোৱাকৈ বনোৱাত তেতিয়া পদ্মাৱতীয়ে গ'ল যাই ক'লে মিস্ত্ৰীকেইজনক তোমালোকে বেজি জলা নিচিনা চুলি পৰমাণুৰে বেজি জলা নিচিনা ফুটা এটা থ'ব লাগিব যদি তোমালোকে নোথোৱা তোমালোকক সাপ দি ভষ্ম কৰিম তোমালোকৰ বিপদ আছে বুলি ক'লে তেতিয়া চাণ্ডো সদাগৰে ক'ব নোৱাৰাকৈ তেওঁলোকে ফুটা এটা হৈছিল চুলি পৰমান থওঁতে যেতিয়া লক্ষীন্দৰে বেউলাক বিয়া কৰালে বিয়া কৰা বিয়াহৰ দিনাখন তেওঁলোকক বিয়া কৰাই আনিলে আনি ঘৰটোত একেবাৰে অন্ধকাৰ ঘৰটোত থ'লে থোৱাত তেওঁলোকেতো নাজানে বা সদাগৰে নাজানে ধৰি লওঁক এতিয়া হেৰি পদ্মাৱতীয়ে যে চুলি নিচানৰ নিচিনা ফুটাটো থ'ব দিছে সেইটো কথাটো নাজানে তেওঁ নেজানি পেলাই তেওঁলোকক থাকিল তাতে ঘৰটো দিলে তেওঁলোকে শয্যা কৰিলে কৰি তেওঁলোকে খাই বৈ পেলাই থাকিল আনন্দ হিচাপে থাকা পিছত তেওঁলোকে টোপনি যোৱা পাছত সৰ্প চুলি নিচান হৈ পেলাই সেই ফুটাটো দিগি অজগৰে আহি ৰুমত প্ৰৱেশ কৰিলে কৰাৰ পাছত তেওঁ আহি ৰুমত প্ৰৱেশ কৰিলে তেওঁ মুখ এটা ভৰি নামত আছিলে সৰ্পটো থাকাত তেওঁৱে কি দি দংশন কৰিব দোষ নহ'লেতো একো দংশন কৰিব নোৱাৰে দংশন কৰিব নোৱাৰে তেওঁ ঠেঙনা মুৰত থাকিলে থাকি তেতিয়া লক্ষীন্দৰে টোপনি অখামখাত ভৰিখন মাৰি দিওঁতে তেওঁৰ গাত লাগিলে লাগোতে তেওঁ দংশন কৰিলে কৰাতে তেতিয়া তেওঁক বচাব নোৱাৰি এখন নদীত ভুঁৰ সজাই ধুনীয়াকৈ আঠুৱা চাঠুৱা তৰি দি তেতিয়া ভাচাই দিছিলে উটুৱাই দিছিলে উটুৱাই দিয়াত বেউলাই লগত গৈছিলে যাই গৈ গৈ গৈ গৈ বেউলাই যাই এজন এজনী ধুবুনীৰ হাত ভৰি সকলোখিনি সুলকি গ'ল তেওঁ মানে আঙুলিটোও বৰালি মাছে খালে খোৱাতে তেওঁ তেনেকৈ থাকিলে গোটেই বিমুলীয়ে একদম একেবাৰে শেষ হৈ গ'ল বাৰ বছৰ কাল যাওঁতে যাওঁতে যাওঁতে যাওঁতে সুলকি জুলকি গ'ল তেতিয়া এজনী ধুবুনীয়ে কাপোৰ ধুই আছিলে তেওঁ ল'ৰা ল'ৰাটোৱে আমনি কৰিছিলে আমনি কৰোঁতে তেওঁ তৰুৱে মাৰি পেলাই আমি পুথি হিচাপে পাইছোঁ আৰু তেওঁ ভকতৰ মুখত শুনিছোঁ আৰু তেওঁ তৰুটোৱে মাৰি পেলাই ধুবুনীগৰাকীয়ে পোৱালীটোক মাৰি থ'লে থওঁতে যেতিয়া কাপোৰ চাপোৰ ধুই গ'ল তেওঁ পোৱালীটোক জীয়াই ল'লে লওঁতে বেউলাই দেখা পালে এই মানুহগৰাকীৰ ওচৰ চাপিব লাগে তেতিয়া মোৰ স্বামীক জীয়াব পাৰিম বুলি ক'লে চাপিলে যেতিয়া তেওঁ সুধিলে সোধাত ক'লে মোৰ এনেকুৱা তেনেকুৱা বিপদত বিপদৰ মোৰ এনেকুৱা তেনেকুৱা মই বিকৰ্ৰথনা তেতিয়া গোটেইখিনি কথা কোৱাওঁতে তেতিয়া জানিলে তেওঁ বোলে পদ্মাৱতীয়ে এইখিনি কৰিলে পদ্মাৱতীক মাতিলে পদ্মাৱতীয়ে কোনোকালে জীৱ নিদিলে নিদিয়াত তেওঁ কাজিয়া পেছাল কৰি তেওঁ পিতৃ আহিলে পিতৃয়ে বুজালে বুজাই পেলাই পদ্মাৱতীক জীৱ খুৱাই দিলে তেওঁ দিয়া পাছত লক্ষন্দক বেউলাই সতী কাৰণে তেওঁ জীয়াই পেলাই আৰু ফিয়ত তেওঁ আহিলে চাণ্ডো সদাগৰৰ ঘৰত কিন্তু এইখিনি কথা শুনিছোঁ আৰু